হেল্ল' পদ্মা বাইদেউ অঁ মোৰ যে বাইদেউ গেছৰ প্ৰব্লেম হৈছিলে আজি হ'ল এমাহমান ধৰি এতিয়া কি কৰিব লাগিব

অঁ অঁ

অঁ অঁ

সময়মতে খোৱা বোৱা কৰোঁ

আৰু কি কি বাচিব লাগিব

অঁ

গেছৰ টেবলেট কেতিয়াবা ব্যৱহাৰ কৰা হয় বেছি হ'লে সদায় খোৱা নহয় অঁ গেছ হ'লেহে কেতিয়াবা খোৱা হয় সদায় নাখাওঁ অঁ

গেছ মাজে মাজে হৈ থাকে খুব মানে বুকু জ্বলা পুৰা সেইবিলাক হয় পটটো ফুলি ফুলি থকা নিচিনা লাগে আৰু সেইবিলাকে হৈয়ে থাকে মাজে মাজে অঁ

চাহ খোৱা হয় চাহে খোৱা হয় চাহ ৰাতিপুৱা অঁ অঁ অঁ

গাখীৰ চাহ খোৱা নহয় বাৰু পিছফালে পিঠি ছাইডে বিষ হয় কেতিয়াবা খুব ফুটি ফুটি ধৰে অঁ

অঁ

অঁ অঁ মেম অঁ অঁ বাকী বস্তু কিবাকিবি আৰু খোৱা মানা আছে নেকি

অঁ অঁ

অঁ অঁ অঁ সেইখিনি কথাকে আপোনাৰপৰা জানিবলৈ ফোন কৰিছিলোঁ অঁ অঁ অঁ ঠিক আছে বাইদেউ হ'ব অঁ হ'ব ৰাখিছোঁ